ফুৰিবলৈ গ'লে প্ৰাথমিক চিকিৎসাভাৱে প্ৰথমতে পানীৰ বটল লগত নিব লাগে আৰু আপোনাৰ গেছৰ প্ৰব্লেম থাকিলে আপুনি গেছৰ টেবলেট নিব পাৰে আদা অলপ নিব পাৰে আৰু দূৰ জেগাত যাবলৈ গ'লে আমি ব্ৰেকফাষ্ট হিচাপে আপুনি ব্ৰেড লৈ যাব পাৰে বা আপুনি ডিমো বইল ডিম বইলো ডিম কৰি আপুনি নিব পাৰে আৰু আপুনি বেছি দূৰ ৰাস্তা হ'লে আমি ঘৰৰ পৰাই কিছুমান টিফিন আপুনি যাব পাৰে যেনেকৈ ৰুটি ৰুটি লৈ যাব পাৰে ৰুটিৰ চব্জি তেনেকৈ বনাই পেলাই আপুনি ই নিব পাৰে আৰু মানে তেনেকৈ বস্তুকেইটা নিলে মানে কিছুমান ৰাস্তাত মানে হোটেল পাবলৈও নাই আৰু কিছুমান হোটেল পালেও মানে আপোনাৰ ঠিক নহয় মানে আপোনাৰ পৰিৱেশটোৰ লগত পৰিৱেশটো নিমিলে আপুনি খাব পৰা মোৰ কিছুমান হোটেল আপুনি ৰাষ্টাৰ কাষত নাপায় আৰু কিছুমান হোটেল পালেও আপোনাৰ বহুত আপোনাৰ অভাৰ ৰেট লৈ লয় আৰু যিটো আৰু আপুনি মানে আগদিনা বস্তুৰ দিয়া সময়ত থাকে মানে আগদিনা যিবোৰ বস্তু আপোনাৰ বাঢ়ি যায় সেই বস্তুবোৰ কিছুমান সিহঁতে ৰাখি থয় ৰাখি থোৱাৰ ফলত আপোনাৰ সেই বস্তুবোৰ আপোনাক দিব পাৰে সেইটো হিচাপত আপুনি পৰাপক্ষত আপুনি ঘৰৰ পৰা অইন নিনিলেও আপুনি পানী বটল লৈ যাওক পানী বটলটো আপুনি য'ৰ ত'ৰ পানী বটল খোৱাটো অত্যন্ত যুগত বেয়া পানীৰ পৰা বহুত নানা ধৰণৰ আমাৰ বেমাৰ আজাৰ হৈছে বা হৈ হয়ো আৰু সেইদিনা পানী বটলো ঘৰৰ পৰা অন্তত লৈ যাওক আপোনাৰ গেছৰ প্ৰব্লেম থাকিলে যদি আপুনি গেছৰ টেবলেট কিবা এটা লৈ যাওক আপোনাৰ যদি গাড়ীত যাওঁতে আপোনাৰ বমি হোৱাৰ সম্ভাৱনা থাকে বা উকালি ভাৱ আহে তেতিয়া আপুনি আদা লৈ যাব পাৰে বা আপুনি যদি আপোনাৰ হোটেলত খোৱা আপোনাৰ আপোনাৰ মানে আপুনি হোটেলত খোৱাটোত আপোনাৰটো অভিজ্ঞতা নাই তেতিয়াহ'লে আপুনি পৰাপক্ষত ঘৰৰ পৰাই কিবা এটা বনাই লৈ যাওক সেইটো আপোনাক বহুত বহুত ৰিলিফ দিব আৰু হোটেলত পৰাপক্ষত বস্তু আপুনি আঁতৰি থাকক যিমান পাৰে আপুনি আঁতৰি থাকক পাৰিলে আপোনাৰ নিজৰ কাৰণেও ভাল আৰু আপোনাৰ পৰিয়ালটোৰ কাৰণেও ভাল আৰু হোটেলত পৰাপক্ষত মই আগতেই কৈছোঁ হোটেলত মেক্সিমাম বস্তু আপুনি আগদিনা থকা বস্তু কিছু কিছু হোটেলত দিয়ে আৰু সেইও সেইটো সেইটো কাৰণে পেটৰ কাৰণে সেইটো আমাৰ অত্যন্ত বেয়া আৰু দ্বিতীয়তে আপুনি ফুৰিবলৈ যাওঁতে আপুনি যদি মানে আপোনাৰ যি স্বাভাৱিক কথা ভোক লাগিব পাৰে বা আপোনাৰ কিবা এটা ক'ৰবাত খাওঁ খাওঁ লাগিব পাৰে আপুনি খাব পাৰে ক'ৰবাৰ হোটেলত খাব পাৰে কিন্তু কিছু এনেকুৱা জেগা আছে আপুনি মানে উপযুক্ত আপুনি খাব পৰা হোটেল নাপায় য'ত আপোনাৰ পুৰি এখনে বা চব্জি এখন দিলেও যিটো আপোনাৰ খোৱাতকৈ মানে খাই নোখোৱা যিটো ভোক লাগিছিলে আপোনাৰ খাই লোৱা পাছত তাত বেমাৰ হোৱা বেছি চাঞ্চহে থাকেগৈ সেইটো কাৰণে পৰাপক্ষত আপুনি ঘৰৰ পৰাই লৈ যাওক আৰু পানী বটলো কেতিয়াও আপুনি ঘৰৰ পৰা ক'ৰবাত যাওঁতে পানী বটল লগত লৈ যাবলৈ কেতিয়াও নাপাহৰিব সেইটো লগত লৈ যাওক সেইটো নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আপোন যদি আপোনাৰ মূৰ ঘূৰাই তেনেকৈ মূৰ ঘূৰাবলৈ হ'লেও আপুনি মূৰ ঘূৰণি আপুনি ঔষধ কিবা লৈ যাওক আপোনাৰ মূৰ কিন্তু বিষালে মূৰ মূৰ বিষ ভাল পায় আৰু আপোনাৰ যিটো কিছুমান আপোনাৰ পেকেট লাঞ্চ আপুনি লৈ যাব পাৰে ঘৰৰ পৰা লৈ যোৱাটো অত্য়ন্ত ভাল বুলি ভাবোঁ